হয় নমস্কাৰ মই মমী বৰাই কৈছোঁ এইখন লখিমী হোটেলত লাগিছে নে ধেমাজিৰ হয় মোৰ অৰ্ডাৰ আছিল মই আপোনালোকৰ হোটেলৰ পৰা ম'ম' চিকেন চাওমিন আৰু ৰ'ল অৰ্ডাৰ দিব বিচাৰিছিলোঁ যদি আপোনালোকে মোৰ ঠিকনাত এই বস্তুকেইবিধ পঠাই দিয়ে যেন তাৰ বাবে মোৰ এড্ৰেচটো হৈছে পাঁচআলিৰ শান্তিপুৰ ৰহিলা গাঁও মোৰ এইটো ফ'ন নম্বৰতে আপোনালোকে ই মেইল নহ'বা হোৱাটচআপ যোগে মোক যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকে ঠিক বাৰ বজাৰ ভিতৰতে মোৰ বস্তুকেইটা ডেলিভাৰী দিয়ে যে ধন্যবাদ